বৰ্তমান এটা বাতৰি পাইছিলোঁ যে ছোৱালী আৰু এজন ল'ৰা বিয়া হ'ব ওলাইছিলে কিন্তু জোৰণত হেনো ছোৱালীজনীক চানছিল্কৰ চেম্পু দিছিলে আৰু সেইকাৰণে তাই মানে বিবাহখনেই নহ'ল তাহাঁতৰ তাই কেন্সেল কৰি দিলে মানে অ'নলি চানছিল্ক চেম্পু দিয়াৰ কাৰণে জোৰণত